হেল্ল' তাকে আপোনালোকৰ ভালনে বাৰু বহুত দিন খা খবৰ পোৱা নাছিলোঁ সেইকাৰণে খবৰ এটা লওঁ বুলি ফোন কৰিলোঁ ভাল ভাল অঁ ভালেই আপোনালোকৰ অঁ এই ল'ৰা ছোৱালীৰ পঢ়া শুনা কেনেকুৱা চলিছে আমাৰ পঢ়িছে আৰু মোটামুটি হেল্ল' অঁ গৈছিলে আহিলে আহিলে ভাত কিহেৰে খালে

অঁ আমাৰো সেই মাছে বুলি ধৰক আৰু তাকে বোলো ইমান দিন খা খাবৰ নাই খবৰ এটা লওঁচোন কেনেকে চলিছে কেনেকে আছে অঁ হেৰি নহয় এই আপুনি চৰকাৰী ঘৰ পাইছিলে নহয় অঁ পইচা গোটেই কেইটা সোমাই আজৰি হ'লনে চাগে আমাৰ নাই হোৱা দেখোন আমাৰ লাষ্টৰ পইচাকিটা নাই সোমোৱা অঁ পঞ্চায়তলে গৈছিলোঁ খা খবৰ কৰিছিলোঁ কিন্তু এতিয়া দেখোন একো খা খাবৰ নাই অহা

অঁ ব্লকলে যাব লাগিব নি অঁ পঞ্চায়তৰ মানুহবোৰৰ অকমান দেখোন কথাবিলাক বৰ পৰিষ্কাৰকে নকয় আৰু মই ভাবিছোঁ ব্লকলেহে গৈ খবৰটো দিমগে নেকি সেই বুলিয়ে ভাবিছিলোঁ অঁ এই কি কৃষকৰ পইচা পাইছেনে

আমাৰ কালিনে পৰহি সোমাইছে বুলি কৈছে এতিয়া

এইবাৰ খেতি বাতি কেনেকুৱা হৈছে অঁ সেইফালেও পোকে খাইছিলে নি বাৰু চৰহা পোকে অঁ এই চৰকাৰ ঘৰৰ ফালৰ পৰা কিবা পোক মৰা দৰৱ পাতি কিবা কিবি সা সুবিধা পাইছেনে অঁ আমাৰ ইফালে নাই আমাৰ কাৰণে মই বোলো সোধোচোন বাৰু কিজানি আমাৰ ইফালেও পঠিয়াব পাৰে বা কেনেবাকে কিবা কিবি যোগাযোগ

অঁ এই এগ্ৰিকালচাৰ অফিচৰ ফালৰ পৰা কিবা হেৰি দিছে নেকি অঁ আহিছে নেকি অঁ আনিলে নেকি আপোনালোকে অঁ গোট অঁ গোট আছে আছে আছে

অঁ অঁ হয়নি

অঁ

অঁ অঁ হেৰি নহয় এই মাটি বসুন্ধৰা আঁচনি হেৰিমতে কাম কৰিলে নেকি অঁ আমাৰ হ'ল সোনকালে কৰি ল'ব হেৰি নহয় আকৌ আঁচনিটো আঁচনি এদায় হোৱাৰ পিছত আকৌ দৌৰি ফুৰিব লাগিব নহয় এনেই অঁ অঁ আমাৰ এমাহ মানেই লাগিলে অঁ অঁ অঁ অফিচলে কামবিলাক ভালেই অফিচলে অহা যোৱা কৰি ফুৰিব লাগে আৰু

অকমান মানে অহা যোৱা যিমানে বেছিকে অহা যোৱা কৰিব সিমানে সোনকালে হ'ব আৰু কামবিলাক আমি এছ ডি চি অফিচতে পাতিছিলোঁ অঁ মণ্ডলক লগ কৰিব লাগে সৱিশেষ মণ্ডলৰ পৰাই জানিব অঁ অঁ কৰি ল'ব কৰি ল'ব নাইবা পিছত ধেৰ টকা পইচা খৰচ হয় ও আৰু সুবিধাটো আহোঁতে যদি কৰি নলয় পিছত আকৌ হেৰি নহয় কিমান দৌৰি ফুৰিব

তাকেহে যাম যাম বুলি সদায় ভাবো সময় উলিয়াবহে নোৱাৰোঁ এই ল'ৰা ছোৱালী স্কুললে যায় যে আকৌ বন্ধ অঁ বন্ধৰ দিনাও আকৌ এ ধেৰ কাম ওলাই অঁ ফুৰিবলে গৈছিলোঁ অঁ তাকে নিমিলিলে এতিয়া হ'ব বাৰু এতিয়া ৰাখিছোঁ পিছত লগ পালে ভালকে কথা পাতিম